হয় হয় কোনে কৈছিলে বাৰু

অঁ অঁ কওকচোন বাৰু হয় কিমান কেজিমান লাগিব মোৰ ধেমাজি চাৰিআলিতে আছে আপোনাৰ ভেটেনাৰীৰ সন্মুখতে আছে বুলি ক'ব পাৰি

ধন্যবাদ অঁ হয়

কিমান কেজিমান লাগিব পাঁচ ছয় কেজি আছে ঠিক আছে হ'ব ঠিক আছে নামেৰী চাহটো আছে আছে নামেৰী চাহটো আছে আপুনি হলছেল ৰেটতে দি দিম আপুনি এশ আশী টকাকৈ দিব লাগিব হলছেল ৰেটত কিন্তু মাৰ্কেটত নাপাব আৰু হয় মানে আগতে দামটো এক্সুৱেলী আপুনি পাঁচ ছয় কেজি ল'ব আপোনাৰ আপুনি আজিকালি জি জি এছ টি লাগি গ'ল নহয় দামটো বাঢ়ি গৈছে বস্তুটোৰ সেইকাৰণে টেক্সটো বেছিকৈ দিব লগা হৈছে অঁ মিলাই মিলি দিম বাৰু চিন্তা কৰিব নালাগে বাৰু সেইটো কথাক লৈ

ঠিক আছে ঠিকনাটো জনাই দিব মই আপোনাক গৈ পেলাই ঘৰত দি থৈ আহিম

ঠিক আছে হ'ব দিয়ক অঁ হ'ব দিয়ক হ'ব দিয়ক চিন্তা কৰিব নালাগে অঁ অঁ হ'ব দিয়ক